যোৱা কেইবছৰমানৰ পৰা নৃত্যৰ যথেষ্টখিনি পৰিৱৰ্তন হৈছে কিয়নো আগতে ঘৰত ঘৰৰ মাক দেউতাক বা ঘৰৰ অন্য লোকে নৃত্য বুলি ক'লে বৰ বিশেষ ছাপৰ্ট কৰা দেখা নাযায় আৰু সেইটো তেনেকুৱা কিছুমান কাম কৰিবলৈ গ'লে মানে নৃত্য কৰিবলৈ গ'লে আপোনাৰ ওচৰ চুবুৰীয়া লোকসকলেও বৰ বিশেষ ভাল চকুৰে নাচায় নতুন নৃত্যবোৰ পুৰণি নৃত্যতকৈ অকণমান বেলেগ ধৰণৰ আৰু আজিকালি আজিৰ দিনত নৃত্য বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াটো দেখিবলৈ পোৱা যায় আগতে নৃত্য বুলি ক'লে নৃত্য স্কুল বা তেনেকুৱা প্ৰশিক্ষণ দিয়া অনুষ্ঠান নাছিল তেওঁলোকে গুৰুৰ ঘৰত গৈ বহুতে শিকিছিল তেনেদৰে ইমান নৃত্যৰ প্ৰচলনো নাছিল আগতে কিন্তু আজিৰ যুগত নৃত্যৰ স্কুলো যথেষ্ট বৃদ্ধি পাইছে তথাপিও ইয়াৰপৰি অনলাইন বা ছ'চিয়েল মিডিয়াৰ যোগে বহুত বহুত ধৰণৰ বিভিন্ন ধৰণৰ নৃত্য শিকিব পৰা যায় তাৰোপৰি অসমত নৃত্য বাহিৰৰ বাহিৰৰ দেশৰ বাহিৰৰ ৰাজ্যৰ বহুতো নৃত্য আমাৰ অসম অসমৰ অসমীয়া লোকলৈ অসমীয়া লোকসকলে শিকিব বিচাৰে এই সেইবোৰো ছ'চিয়েল মিডিয়াৰ যোগেদি সম্ভৱ অসমৰ নৃত্য বিহু আগতে অলপ পৃথক আছিল বিহু নচাৰ নচাৰ ষ্টাইল অলপ আগতকৈ বেলেগ আছিল আৰু আজিকালি নৃত্য বুলি ক বিহু নৃত্য বুলি ক'লে বহুত বেলেগ হৈ গৈছে আগতকৈ আগতে কেৱল ব বতৰে বতৰতহে বিহু নচা দেখা যায় কিন্তু আজিকালি অকল বিহুতেই নহয় মানে বহাগ বিহুতেই নহয় বিভিন্ন অনুষ্ঠান কিবা পাতি পতা দেখিলেও বিহু নচা দেখা যায় আৰু বহুতো বিহু বিহু বা অন্যান্য নৃত্য প্ৰগ্ৰেম বহুতো পতা দেখা যায় আজিকালি আৰু আজিৰ যুগত নৃত্য কৰ্মশালা তাৰোপৰি নৃত্য প্ৰতিযোগিতা বহুত বৃদ্ধি পাইছে এখন ৰাজ্যৰ বা ৰাজ্যৰ পৰা আন্তঃৰাজ্যিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে নাচৰ প্ৰতিযোগিতাও হয় নৃত্যৰ প্ৰতিযোগিতা হয় তাৰ কেৱল নৃত্য বুলি ক'লে কেৱল আমি বিহুৱে নহয় ভৰতনাট্যম সত্ৰীয়া বহুত বিভিন্ন ধৰণৰ নৃত্য আছে যিবোৰ আজিকালি শিকিবলৈ বিশেষ কষ্ট নহয় কাৰণ আজিকালি নৃত্যৰ বহুতো প্ৰশিক্ষণ কেন্দ্ৰ আছে আৰু নৃত্য নতুন নৃত্যবোৰ